অঁ ভাই ভনী মানে মোৰ ভাইটি আছে ভাইটি মোতকৈ যথেষ্ট সৰু মানে মইতো এমএ পাছ কৰিলোঁৱেই ভাইটি হায়াৰ ছেকেণ্ডেৰী দিছেহে এইবাৰ কেনেদৰে একে বা পৃথক বুলি ক'ব লাগিলে প্ৰথম কথাটো দেখাত আমি একেই আমাক ওলাই গ'লে সৰুতে মায়ে একে একে ছুৱেটাৰ গোঁঠি দিছিল দিলে মানুহে মানে বিৰাট ফূৰ্তি পায় আৰু চাই দেখাত আমাৰ মানে মিল আছে যথেষ্টখিনি মিল আছে তাৰোপৰি আমাৰ স্বাস্থ্যটোও সেই একে সিও ক্ষীণ ময়ো ক্ষীণ আৰু স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ তাৰমানে সিও মানে খাৰাং খাচ কথা কয় একচুৱেলী তাৰ কথাটো কোৱাৰ আগতে মোৰ কথাটো ক'ব লাগিব ময়ো সেই সেনেকুৱা অলপমান তাৰমানে ৰাফ মানুহটো মানুহক মানে চিধা চিধি কথা কৈ দিওঁ আৰু সিও সেনেকুৱা বাকী মই কিন্তু মানে মানুহৰ লগত কথা বেছিকে কওঁ সি কিন্তু ইমান কথা বাৰ্তা মানে পতককৈ নাপাতে ধৰক মানুহটোৰ লগত যেতিয়ালৈকে মানে মিলি নাযায় ফ্ৰী হৈ নাযায় তেতিয়ালৈকে সি মানে মানুহটোৰ লগত ইমান কথা নাপাতে মই কিন্তু সেইটো মানে পতককৈ মিলি যাব পাৰোঁ আৰু মানুহৰ লগত সেইটো অলপ মানে ডিফাৰেঞ্চ আছে আৰু কিবা কিবি তাৰোপৰি দুটামান কথা মানে একদম নিমিলে সেইটো হ'ল আপোনাৰ সি আৰু দিনৰ দিনটো আপোনাৰ সেই গেম খেলাত ব্যস্ত যিটো আমাৰ নাছিল মই আপোনাৰ গান গাই ভাল পাওঁ গান গাওঁ বা লেখা মেলা কৰি ভাল পাওঁ বা বাহিৰা কিতাপ পঢ়াৰ নিচাটো মানে সৰুৰ পৰা বহুত আছিল এতিয়াও আছে যদিও অলপমান কমিছে আৰু সময়ৰ লগত বা বয়সৰ লগত বা সময়ৰ লগত সেইটো বেলেগ কথা কিন্তু তাৰ সেইটো একদম নাই সি তাৰমানে এনীটাইম মোবাইলটোৱে মানে বিচাৰে বা মোবাইলটো নহ'লেও মানে কিবা এনেকুৱা টেকনিকেল কথাৰ লগত মানে থাকি ভাল পায় আৰু যিটো মানে মোৰ লগত সম্পূৰ্ণ ওলোটা মই মানে একদম নোৱাৰোঁ এইবিলাকৰ লগত থাকিব অলপ সময় চালোঁ বা কিবা কৰিলোঁ সেইটো বেলেগ কথা কিন্তু মই দিনৰ দিনটো মানে সেইটো বস্তুৰ লগত মানে মই জড়িত হৈ থাকিব নোৱাৰোঁ আৰু বাকী সেনেকুৱা মিল বা সেনেকুৱা একো নাই পঢ়া শুনাত সি মানে কি আৰু ইমান এটা নিচা নাই মোৰ যিটো এটা তাৰমানে আছিল মই মানে সেইটো বস্তু ছিৰিয়াছলী লৈছিলোঁ যে পঢ়াটো মানে বিৰাট দৰকাৰ পঢ়িব লাগে সেনেকৈ ভাবি পেলাই মই পঢ়িছিলোঁ তাৰ মানে সেই বস্তুটো বহুত অলপমান কম আৰু কিন্তু এনু এইটো কিন্তু মই একো ভাল বা বেয়া বুলি একো কমেণ্ট কৰিব নাযাওঁ কাৰণ চবৰে নিজৰ নিজৰ ইচ্ছা থাকে নিজৰ নিজৰ নিচা থাকে সেই হিচাপত মানুহে কাম কৰে তো বহু এনেকুৱা মানুহ আছে যিয়ে তাৰমানে ভাইটিক কয় যে তুমি দেখোন বাইদেউৰ নিচিনা নহ'লা বাইদেউ ইমান পঢ়াত ভাল আছিল তুমি কিয় এনেহেন তো সেই বস্তুটো মই ভাল নাপাওঁ তাৰমানে কাৰণ কোনেও কাৰো লগত কাকো কম্পেয়াৰ কৰাৰ আচলতে প্ৰয়োজন নাই কাৰণ চবৰে নিজৰ নিজৰ দক্ষতা থাকে সেইমতে মানুহে কাম কৰে গতিকে সেইটো নিজৰ নিজৰ দক্ষতামতে মানুহক কাম কৰি যাব দিব লাগে কোনেও তাতে তাৰমানে ইণ্টাৰ্ফেয়াৰ কৰাৰ কিবা প্ৰয়োজন আছে বুলি মই নাভাবোঁ গতিকে সেইখিনিয়ে আৰু বাকী আমাৰ মাজত দুইটাৰ মাজত কিন্তু যথেষ্ট মিল আছে ইটো সিটোক মানে ইটো সিটোৰ মানে কেয়াৰ কৰোঁ আৰু সিয়ো মোৰ যথেষ্টখিনি কেয়াৰ কৰে সেইখিনিয়ে আৰু